অঁ কওক বাইদেউ হয় হয় হয় দোকানতে আছোঁ

হয় অঁ কি কোম্পানী মোবাইল নিছিলে বাইদেউ ভিভ'ৰ ভিভ'ৰতো তেনেকৈ বেয়া বেয়া চেল নাযায় বাৰু আমাৰ ইয়াৰ পৰা বেয়া বেয়াতো যাব নালাগে কি এনেই এনেই অন হোৱা নাই নেকি বাইদেউ মোবাইলটো মোবাইলটো অন হৈছেনে নাই অঁ আপুনি এটা কাম কৰিব মোবাইলটো লৈ আহিবচোন বাইদেউ মই চেক কৰি দিম বাৰু নহয় নহয় আমাৰ কোম্পানীটো ভাল ভাল বস্তুয়ে দিওঁ আমি কাষ্টমাৰকতো ভাল বস্তুৱে দিব চেষ্টা কৰোঁ কিজানিবা এইটো আপোনাৰ বাইদেউ আহোতেই জেগাৰ পৰাই বেয়া হৈ আহিছে কিজানিবা বাইদেউ অঁ নহয় সেইটো কথা নহয় আপুনি এটা কাম কৰিব লৈ আহিবচোন চেক কৰি দিম বাইদেউ অ' না নাহিলে না নাহিলে কেনেকৈ হ'ব আমাৰ ইয়াৰ পৰাতো যাবলৈ তেনেকুৱা যোৱা হেৰিটো নাই আমাৰ এইটো বস্তুটো পইচাটো আমাৰ ইয়াৰ পৰাতো পইচাটো ৰিটাৰ্ণ নহয় বাইদেউ মোবাইলটো আনিব আপুনি দোকানলৈ দোকানলৈ মোবাইলটো আনিলে চেক কৰি দিয়া যাব সেইটো আমাৰ ইয়াৰ পৰাতো তেনেকৈ দিয়া নহয় নহয় বাইদেউ সেই বস্তুটো ধৰক অকণমান ক'ৰবাত কিবা বেয়া এটা হ'বও পাৰে বেয়া হৈ যাবও পাৰে ইয়াত আহি চেক কৰি দিলে ভাল হৈ যাব নহয় ঠিক আছে ঠিক আছে